মোৰ নাম নৱনিতা মেধি মই কে বি ৰোডৰ ছোৱালী আছিলোঁ বৰ্তমান মই লাহন গাঁৱলৈ বিয়া হ'লোঁ মোৰ ল'ৰা মোৰ ল'ৰা এটা আছে মোৰ ল'ৰাটোৰ নাম ৰিয়ান শইকীয়া মোৰ মানুহজনৰ নাম গোপাল কৃষ্ণ শইকীয়া মোৰ শাহু আছে শহুৰ ঢুকালে বৰ্তমান এতিয়া আমাৰ ঘৰত অকল আমি চাৰিজন মোৰ মানুহজন ৰাতিপুৱাই ঘৰৰ পৰা কামলৈ ওলাই গুচি যায় মোৰ ল'ৰাটোও স্কুললৈ যায় আৰু দিনটো অকল মা আৰু মইহে থাকোঁ ঘৰত মই দিনটো ঘৰৰ কামকেইটাকে কৰোঁ ভাত ৰান্ধো ভাত বনাওঁ কাপোৰ চাফা কাপোৰ ধোওঁ ঘৰ চাফা কৰোঁ মন গ'লে ওচৰলৈ ওলায়ো যাওঁ কেতিয়াবা গোটৰ মিটিঙো থাকে মিটিঙলৈও যাওঁ তেনেকৈ বিভিন্ন ধৰণৰ বিভিন্ন কামত নিজকে নিজেই ব্যস্ত থাকি সময়বোৰ পাৰ কৰোঁ কেতিয়াবা আবেলি সময়ত মানুহজন আহিলে ওলায়ো যাওঁ ল'ৰাটোৰ টিউচন থাকে স্কুলৰ পৰা অহাৰ পিছত তাক টিউচনলৈ নিওঁ টিউচনলে অহাৰ পিছত অকণমান ৰাতি পঢ়োৱাবলৈ বহো পঢ়োৱাই উঠি আকৌ ৰাতি ভাতসাজৰ কাৰণে যোগাৰ কৰিবলৈ হয়েই তেনেকৈয়ে গোটেই দিনে ৰাতিয়ে পাৰ কৰোঁ আকৌ সপ্তাহটোত কেতিয়াবা তাৰ তিনিদিন টেনিছৰ ক্লাছ থাকে সেই তিনিদিন টেনিছৰ ক্লাছলৈও নিব লগা হয় তাৰ মাজতে আকৌ নিজৰ বেমাৰ আজাৰো আছে কেতিয়াবা বেমাৰ আজাৰ হ'লে ঘৰৰ কাম বন কৰিব নোৱাৰোঁ তেনেকৈয়ে থাকোঁ মানুহজনে বিভিন্ন কামত কেতিয়াবা সহায় কৰি দিয়ে মায়ে কৰিব নোৱাৰে মাৰ গাটো একেবাৰে অসুস্থ তেওঁৰ আশী বছৰ পাৰ হ'ল তেওঁ এতিয়া নিজেই খোজবোৰ থৰক বৰক মোক কি সহায় কৰি দিব মই আগতে স্কুল এখনত কৰিছিলোঁ কিন্তু ঘৰৰ কাম কাজৰ কাৰণে স্কুলখন এৰি দিব লগা হ'ল এতিয়া বৰ্তমান ঘৰতেই খালী ঘৰতেই এতিয়া